সাধাৰণ পানী লগা ভাল কৰাৰ বাবে আমাৰ অঞ্চলত বা আমাৰ ঘৰত সাধাৰণতে কাঠণ্ড ফুলৰ পাতেৰে পানী অলপ চতিয়াই দিয়া হয় গাত এনেকুৱা মনা হয় যে সেয়া কৰিলে অলপ যিহেতু পানী লগাটো থাকে সেই পানী লগাটো গুচি যায় তাৰ উপৰি আমাৰ হালধি কেঁচা হালধি তাৰপিছত তুলসী পাত আৰু মচলা মানে জলা মচলা সেই মচলাই দি এক মিশ্ৰণ তৈয়াৰ কৰা হয় সেই খাই দিলে হেনো পানী লগা জ্বৰ সেইবোৰ হেনো নোহোৱা হয়